আমাৰ ভাৰতবৰ্ষত বহুতেই চাহৰ বাগান আছে তাৰোপৰি অসমত ক'বলৈ গ'লে চাহৰ বাগান অসমতেই বেছি আছে আৰু ইয়াৰ সেইকাৰণে আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ মানুহৰ বাবে চাহৰ প্ৰয়োজনীয়তাটো বেছি হৈ পৰিছে চাহৰ বাগান যিহেতু অসমত আছে আমাৰ অসমৰ মানুহে চাহটো এটা পানীয় দ্ৰব্য হিচাপে পোৱা গধূলি নোখোৱাকৈ থাকিব নোৱাৰে চাহটো খালেহে যেন আমাৰ শৰীৰত কিবা এনাৰ্জি পোৱা যায় তেনেকুৱা লাগে এতিয়া মই আমাৰ ঘৰত বা মোৰ বিশেষকৈ আমি এতিয়া চাহটো ৰাতিপুৱা খাওঁ যদিও আমি তেনেকৈ ইমান কাঢ়া চাহটো খোৱা নহয় লিকাৰ যিটো লালচাহ সেই লালচাহত নেমু চেপি অলপ নিমখ দি সেইটো চাহ খাওঁ আৰু লালচাহটো যিহেতু স্বাস্থ্যৰ কাৰণে ভাল তেনেকৈ খাওঁ তাৰোপৰি আজিকালিতো বজাৰত বহুত ধৰণৰ শৰীৰৰ স্বাস্থ্যসন্মতভাৱে চাহৰ চাহৰ বহুত কেবাপ্ৰকাৰো ওলাইছে গ্ৰীণ টিৰপৰা আদি কৰি সেইবিলাক স্বাস্থ্যসন্মত চাহ বা শৰীৰৰ উপকাৰিতা হিচাপে আমি তেনেকৈ খোৱা হয় বা ফেট্ছ কমাবৰ কাৰণে গ্ৰীণ টি খোৱা হয় এইবিলাক ভাল নহ'ল